মোৰ যিটো আঙুঠি হয় আঙুঠিৰ বিষয়ে হৈছে মানে মোৰ বিয়াত আঙুঠিটো দিছিলে তুলনী বিয়াত সেই আঙুঠিটো মই পিন্ধি খুব ভাল পাওঁ কাৰণ বহুত মানে ষ্টাইলটোও ভাল আছে আৰু মোৰ বহুত ভাল লাগে